মই ভলীবল খেলৰ প্ৰতি অনুপ্ৰাণিত হৈছিলোঁ মোৰ খুৰা আছিল মুকুল কলিতা তেখেতৰ পৰা তেখেত অসমৰ এজন সুদক্ষ ভলীবল খেলুৱৈ তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে আৰু নলবাৰী জিলাৰ পৰা বহুত বহু বছৰ একৰাহে প্ৰতিনিধিত্ব কৰিছে আৰু সুনাম কঢ়িয়াইও আনিছে গতিকে মই সৰুতে এটা খেলৰ পৰিৱেশ পাইছিলোঁ ঘৰত খেলাৰ কাৰণে সুবিধাও পাইছিলোঁ তাৰ পিছত ভলীবলটো বহুত ভাল লগা হ'ল আৰু ভলীবল এনেকুৱা এবিধ খেল যিটো আমি কম সময়ত কম জেগাত কম মানে খৰচত শিকিব পাৰোঁ আৰু শৰীৰ চৰ্চা চৰ্চাও হয় বহুখিনি গতিকে ভলীবল খেলাৰ কাৰণে বেছি জেগা নালাগে হয়তো আমি যদি ক্ৰিকেট খেলিব লাগে বা ক্ৰিকেট খেলটো এটা বহুত ভাল খেল কিন্তু আমি যদি ক্ৰিকেট খেলিব যাওঁ ক্ৰিকেট বেটপাটৰ দাম ধৰিলওক বহুত পইচা এহে এহেজাৰ টকাৰ ওপৰত বেট লাগিব তাৰ পিছত বল লাগিব আৰু ক্ৰিকেট খেলিবৰ কাৰণে আমাক কমেও বাইছ বিছজন খেলিৱৈ লাগিব কিন্তু ভলীবল আমি ছয়জন এটা দলত ছয়জনকে থাকে আৰু বাৰজন হ'ব লাগে দুটা টিম হ'ব লাগিলে গতিকে আমি সেনেকৈ খেলিব পাৰোঁ আৰু ভলীবল খেল বহুত মনোৰঞ্জন কৰা খেল হয় বৰ্তমান মই অসমত ব্ৰহ্মপুত্ৰ ভলীবল লিগ হিচাপে এখন গ্ৰামীণ লিগ চলি আছে যিখন লিগ ঘোষণা হৈছিল আপোনাৰ অসম ভলীবল মিছন হানড্ৰেদৰ উদ্যোগত আৰু অসম ভলীবল মিছন হানড্ৰেদৰ ফাউণ্ডাৰ আছিলে আমাৰ প্ৰাক্তন ভাৰতীয় ভলীবল খেলৰ অধিনায়ক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেত আমাৰ অসমৰে হয় তেজপুৰৰ হয় তেখেতে ভাৰতীয় ভলীবল দলক একেৰাহে পা পাঁচবাৰকৈ প্ৰতিনিধিত্ব কৰিছে অধিনায়ক হিচাপে বিভিন্ন ধৰণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে অসমৰ উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াৰ কাৰণে বহুখিনি চেষ্টা কৰি আছে আৰু ব্ৰহ্মপুত্ৰ ভলীবল টিমৰ আপোনাৰ উদ্দেশ্য এটাই হ'ল কি গাঁও অঞ্চলত যিমান প্ৰতিভা আছে সেই প্ৰতিভাবিলাক বিকশিত কৰা আৰু খেলুৱৈ সৃষ্টি কৰা যি খেলুৱৈক অনাগত দিনত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব পাৰোঁ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব পাৰোঁ তাৰ কাৰণে আমি গাঁৱত সেই ধৰণে কাম কৰি আছোঁ অৰু এই লিগখন খুব সুন্দৰ লিগ আমি দুটা কেটেগৰীত কৰিছোঁ আপোনাৰ ষোল্লৰ তলৰ ষোল্ল বছৰ অনুৰ্ধৰ আৰু বাৰ বছৰৰ অনুৰ্ধৰ তেনেদৰে বিভিন্ন ধৰণৰ ভলীবলৰ ক্ষেত্ৰত আমি চেষ্টা কৰি আছোঁ কাম কৰিবলৈ আৰু খেলবিধ ভাল পাওঁ খেল খেলি ভাল লাগে গতিকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভলীবলৰ এটা নতুনকৈ পৰিৱেশ সৃষ্টি হৈছে ভলীবলৰ কাৰণে গাঁৱৰ বিভিন্ন ধৰণৰ মানুহে ওলাই আহিছে বিশেষকৈ ছোৱালীখিনিও বহু ক্ষেত্ৰত আগবাঢ়িছে ভলীবল খেলক লৈ আমাৰ ভাবিছোঁ আশা কৰিছোঁ অনাগত দিনত আৰু আগুৱাই যাব মই